দৌৰা সময়ত শুনিবলৈ প্ৰিয় ৰানিং পডকাষ্ট বা সংগীত হ'ল মোৰ জুবিনদাৰ গানসমূহ তেওঁৰ গানসমূহ শুনি অত্যন্ত ভাল লাগে আৰু তেওঁৰ গানসমূহে দৌৰাত অনুপ্ৰাণিত কৰে দৌৰা সময়ত ভাগৰুৱা অনুভৱ নহয় আৰু তেওঁৰ গানসমূহ শুনি দৌৰি বেছি ভাল লাগে কিয়নো তেওঁৰ গানসমূহত এক শক্তি লুকাই থাকে বুলি মই অনুভৱ কৰোঁ কিয়নো তেওঁৰ গানসমূহ শুনিলে অকণো ভাগৰুৱা অনুভৱ নহয় তেওঁৰ গানসমূহ শুনি বত্ৰিছশ ছয়ত্ৰিছশ চাৰি কিলোমিটাৰ পৰ্যন্ত দৌৰি দিওঁ কিন্তু ভাগৰুৱা অনুভৱ নহয় বৰকৈ তেওঁৰ গানসমূহ তেওঁ বুলিয়েই নহয় আৰু বিভিন্ন ব্যক্তি আছে যেনে পাপন মহন্ত অৰিজিত সিং তেনেকৈ আকৌ ইংলিছৰ বিভিন্ন গানসমূহ যেনে বিভিন্ন ধৰণৰ তেনেকুৱা বিভিন্ন ধৰণৰ ব্যক্তি আছে যাৰ গান শুনি গান শুনি দৌৰি ভাল লাগে আৰু যেতিয়া দৌৰি থকা হয় তেতিয়া ভাগৰটো ইমান অনুভৱ নহয় গান শুনি থাকিলে গান শুনি থাকিলে শৰীৰত এক শক্তি শ সঞ্চালন হয় যাৰ বাবে ভাগৰুৱা অনুভৱ নহয় তেওঁ জুবিনদাৰ গানেই বিশেষকৈ অতি জনপ্ৰিয় মোৰ